অঁ দাদা অঁ মাংসৰ দাম কিমান চলি আছে এতিয়া

চাৰিশ আৰু ব্ৰইলাৰটো কিমান চলি আছে দাদা অলপ সৰহকৈ ল'লে কিমানত দিব

নহয় মোৰ এখন ঘৰত সকাম আছে এই সকামৰ কাৰণে লাগিছিলে অলপ সৰহকৈ লাগিছিলে ব্ৰইলাৰটো লাগিছিলে অঁ ব্ৰইলাৰ ত্ৰিছ কেজি লাগিছিলে এইটো মোক লাগিছিলে আপোনাৰ হেৰি তাৰিখত লাগিব আপোনাৰ আজি হৈছে ছাব্বিছ তাৰিখত লাগিব এইটো আ অঁ হোম ডেলিভেৰী দিব পৰা যাব নে নে ঘৰত দি থৈ আহিব পাৰিব নে আচ্ছা অঁ ঠিকে আছে আপুনি

অঁ থাৰ্টী অঁ ত্ৰিছ কেজি অঁ ডেটটো অঁ ত্ৰিছ কেজি ছাব্বিছ তাৰিখত লাগিব

হয় নিশ্চয় হয় আৰু সেইটো